আমাৰ ধৰ্মীয় উৎসৱসমূহটো বহুত আছে লগতে মই এজন হিন্দু ল'ৰা হয় আমাৰ উৎসৱসমূহ যেনে বিহু বহাগ বিহু কাতি বিহু মাঘ বিহু আমি বিভিন্ন ধৰণৰ মাঘ বিহুত আমি পিঠা চিঠা বনাই ঘিলা পিঠা তিল পিঠা নাৰিকল লাড়ু বহুত ধৰণৰ পিঠা আমি বনাওঁ আমি কাতি বিহুত চাকি বন্তি এনেকৈ জ্বলাওঁ আৰু বহাগ বিহুত আমি এনেকৈ হুঁচৰি গাওঁ হুঁচৰি গাই মেলি আমি ধুনীয়াকৈ আমি মানুহৰ ঘৰে ঘৰে এনেকৈ হুঁচৰি গাওঁ ফিল্ডত এনেকৈ যাওঁ কিছুমান প্ৰতিযোগিতাটো আমি আং অংশগ্ৰহণ কৰোঁ আৰু তেনেকেও আমি ধুনীয়াকৈ উৎসৱসমূহ পালন কৰোঁ আৰু এনেকৈ বিহু চিজেনতো আমি যেনে ব্ৰয়লাৰ গাহৰি হাঁহ মুৰ্গী এনেকৈ আমি খাওঁ তাতে আমি মাঘ বিহুত আমি ভেলাঘৰ বনাওঁ ভেলাঘৰ বনাই পেলাই আমি ঘৰৰ সকলো পৰিয়ালৰ মানুহখিনি আমি ফূৰ্তি এটা কৰোঁ হাঁহ মাংসদি হাঁহ মুৰ্গী এনেকৈ মাংস কিছুমান আনি পেলাই আমি ধুনীয়াকৈ বনাই মেলি খাওঁ ভেলাঘৰত আমি ফূৰ্তি ফাৰ্তা কৰোঁ গোটেই ৰাতিখন